হেল্ল' হেল্ল' বন্ধুু ভাল ভালনে অঁ আচ্ছা মানে কি কি কি খেতি কৰিছিলা এইবাৰ

হয় আচ্ছা অঁ আচ্ছা এইবাৰ এইবাৰ ধান কেনেকুৱা হ'ল

এই আমাৰ ফালে একেই বানপানীৰ সেই কাৰণে দিগদাৰ হ'ল অঁ অঁ হয় আৰু শাক পাচলি এতিয়া বৰ্তমান অঁ অঁ বা বাৰিষা বাৰিষা শাক পাচলি নকৰে নেকি অঁ অঁ আচ্ছা আচ্ছা আচ্ছা অঁ বাকী ভাল অঁ অঁ এতিয়া খৰালিহে লগাইছোঁ বাৰিষা আমাৰ একো নহ'ল অঁ হয় হয়

এতিয়া লগাইছোঁ আৰু এতিয়া প্ৰায় লাই লাই খাবলৈ হৈছেগৈ কিন্তু বাকীবিলাক পুলিবিলাক ৰুই আছোঁহে আৰু

হয় হয় হয় হয় হয় হয় ঠিকে আছে অঁ হ'ব তেতিয়াহ'লে অঁ